আমাৰ অঞ্চলত নথকা নহয় খেলপথাৰ আছে তাত ক্ৰিকেট খেলিব পাৰি কোনোবা সময়ত ফুটবলো খেলিব পাৰি স্থানীয় লোকে যাব পাৰে আৰু ওচৰতে যিহেতু ওচৰতে হয় চাইকেলেৰো যাব পাৰে বাইকেৰেও যাব পাৰে তেওঁলোকৰ যি সুবিধা আৰু সেইটো সুবিধা মতে যাব পাৰে কোনো অসুবিধা নাই বা যিসমূহ খেলুৱৈ আছে তেওঁলোকো যায় প্ৰশিক্ষণো দিয়া হয়